গত দুমাহ ধৰি মই এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছোঁ ব্যৱসায়টো হৈছে ধূপৰ মোৰ লগৰে বন্ধু এজনে ঘৰত ধূপসমূহ প্ৰস্তুত কৰে তেওঁ মই জন জনামতে তেওঁ গুৱাহাটী দেলহি আদিৰ পৰা কোৰিয়াৰ জৰিয়তে ধূপৰ চেম্পুলসমূহ আনে আৰু ওচৰৰে কিছুমান মহিলা মানুহক স্বাৱলম্বিতা কৰিবৰ বাবে তেওঁ ওচৰৰে মহিলা চাৰি পাঁচজনী সৈতে ধূপৰ এই ব্যৱসায়টো তেওঁ ঘৰতে আৰম্ভ কৰিছে মই বৰ্তমান সময়ত তেওঁৰ পৰাই ধূপসমূহ পাইকাৰী মূল্যত আনি মোৰ ওচৰৰ যিসমূহ গাঁৱৰ দোকান আছে সেই দোকানসমূহত মই ধূপ ধূপৰ বিভিন্ন আৰ্হিসমূহ লৈ গৈ তেওঁলোকৰ আগত ম মই উপস্থাপন কৰোঁ আৰু তেওঁ বৰ্তমান সময়ত মই তেওঁলোকৰ পৰা যথেষ্ট সহাঁৰি পাইছোঁ ইয়াৰ জৰিয়তে মই বহুত লাভাম্বিত হৈছোঁ তাৰ উপৰিও এই ধূপৰ ব্যৱসায়টোত কিছুমান অসুবিধা নথকাও নহয় আমাৰ এই ওচৰৰ জিলাসমূহৰ পৰা যেনে লখিমপুৰ ধেমাজি আদি জিলাসমূহৰ পৰাও ব্যৱসায়ী আহি মাজুলীত এই ধূপৰ ব্যৱসায় কৰেহি তাৰ ফলস্ৰুতিত কিছুমান অসুবিধাও সৃষ্টি হয় তেওঁলোকে কেনেকৈ কম মূল্যত কিছুমান ধূপ দি যাব পাৰে তাৰ বিষয়ে মই অনবিজ্ঞ তেনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক হোৱাৰ কাৰণে কেতিয়াবা ধূপ দিবলৈ যাওঁতে কিছুমান অসুবিধা হয় তথাপি ওচৰৰ দোকানসকলে ওচৰৰ এজন শিক্ষিত নিবনুৱা যুৱকে এনেকুৱা ধৰণৰ যে কাম এটা কৰি তেওঁৰ পৰিয়ালটো পোহপালন দিছে তাৰ ক্ষেত্ৰত ওচৰৰ দোকানীসকলে যথেষ্ট সাহস দিয়ে মই এতিয়া নতুনকৈ এটা বস্তু লক্ষ্য কৰিছোঁ ব্যৱসায় এটা কৰিবলৈ হ'লে প্ৰাৰম্ভিক পৰ্য্য়ায়ত সেই ব্যৱসায়টোৰ ওপৰত যথেষ্ট জ্ঞান আৰ্জন কৰি ল'ব লাগিব সদায় ব্যৱসায় এটা কৰিবলৈ যোৱাৰ আগতে আমি ল লাভ লোকচান বিচাৰ নকৰি আমি পৰিৱেশটোৰ আমি গৱেষণা কৰি বা দোকানসমূহত গৈ আমি সেই ব্যৱসায়টো কেনেকৈ আমি মাৰ্কেটখন নিজৰ হাতলৈ আনিব পাৰোঁ তাৰ ওপৰতো আমি নিষ্ঠা সহকাৰে কাম কৰিব লাগিব ঠিক তেনেদৰে আমি দিনক দিনে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আমি যাব পাৰিম আজি মই ক্ষুদ্ৰ এটা ব্যৱসায় কৰিছোঁ যদিও কাইলে মই নিজাকৈ ডাঙৰ এটা উদ্যোগ হয়টো স্থাপন কৰিব পৰা যাব তাৰ বাবে মই অহৰহ চেষ্টা কৰি ৰাখিছোঁ আৰু মোৰ ভৱিষ্যত পৰিকল্পনা হ'ল মই এই ব্যৱসায়টোৰ জৰিয়তে ওচৰৰ মহিলাসকলক কৰ্ম সংস্থাপন দিব বিচাৰোঁ আৰু মোৰ গাঁৱৰে কিছুমান যুৱক আছে তেওঁলোককো কৰ্ম সংস্থাপন দিব বিচাৰোঁ ইয়াৰ বাবে মই প্ৰাৰম্ভিক পৰ্য্য়ায়ত নিজকে সেই ব্যৱসায়টোত আত্মনিয়োগ কৰি দেহে মনে মই সেই ব্যৱসায়টোৰ সৰ্বাঙ্গীন উন্নতিৰ স্বাৰ্থত মই নিষ্ঠা সততাৰে কাম কৰিব লাগিব ঠিক তেনেদৰে ব্যৱসায়ীসকলৰ লগতো মই এটা ভাতৃত্ববোধ বন্ধুসুলভ মনোভাৱে তেওঁলোকক মোৰ এই ধূপসমূহ কেনেকুৱা পাইছে আৰু তেওঁলোকৰ দোকানত কোনবিলাক ধূপৰ বেছি বিক্ৰী তাৰ বিষয়ে মই ডেইলি তেখেতলোকৰ পৰা আপডেটসমূহ ৰাখিব লাগিব ইয়াৰ ফলত আমি দিনক দিনে আগবাঢ়ি যাব পাৰিম এই ধূপৰ ব্যৱসায়টো প্ৰাৰম্ভিক পৰ্য্য়ায়ত কৰোঁতে মই এই বৰ বিশেষ লাভাম্বিত হোৱা নাছিলোঁ যদিও বৰ্তমান সময়ত মই এই ধূপৰ ব্যৱসায়টো কৰি অলপ বেছি লাভাম্বিত হোৱা যেন মোৰ নিজকে উপলব্ধি হৈছে এই ব্যৱসায়টো আ প্ৰথম অৱস্থাত মই দছ হাজাৰৰ পৰা আৰম্ভ কৰিছিলোঁ যদিও বৰ্তমান সময়ত মই এই ধূপৰ ব্যৱসায়টো এটা মাহত মই পঞ্চাছ ষাঠি হাজাৰ টকাৰ ধূপ দিবলৈ সক্ষম হৈছোঁ আমাৰ এই ওচৰত নয়াবজাৰ বুলি এখন বজাৰ আছে তাত বিভিন্ন ধৰণৰ দোকানীবিলাকৰ লগত মই বাৰ্তালাপ কৰিছোঁ বাৰ্তালাপ কৰি গম পোৱা অনুসৰি তেওঁলোকে মোৰ এই প্ৰডাকশ্যনসমূহ ধূপৰ প্ৰডাকশ্যনসমূহ মোৰ বন্ধুজনৰ পৰা অনা যি ধূপ সেই ধূপসমূহৰ কোৱালিটি যথেষ্ট উন্নতমানৰ বুলি মই শুনিবলৈ পাইছোঁ তাৰ ফলত মই নিজকে অলপ ভাল লাগিছে আৰু তেওঁলোকক মই আশ্বাস দিছোঁ ভৱিষ্যতে এদিন নহয় এদিন মই তেওঁলোকক মোৰ এই ব্যৱসায়টোৰ জৰিয়তে যাতে আৰু তেওঁলোকক আগুৱাই লৈ যাব পাৰিম তাৰ বিষয়ে মই তেওঁলোকৰ আগত পাতিছোঁ আৰু এই দে ধূপৰ ব্যৱসায়টো কৰাৰ উপৰিও মোৰ এটা অন্য এক পৰিকল্পনা আছে বৰ্তমান সময়ত মই চাইছোঁ কণী আমাৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনত এটা লাগতিয়াল আহাৰ এই কণী আমি দেখিবলৈ পাওঁ বহিৰাগত কোম্পানীসমূহে কণী প্ৰডাকশ্যন কৰে যদিও বৰ্তমান সময়ত কণী প্ৰডাকচনৰ ক্ষেত্ৰত আমাৰ অঞ্চলসমূহত তেনেধৰণৰ কোনো উন্নত বিজ্ঞানসন্মত কোনো ধৰণৰ ফ্ৰাম নাই ইয়াৰ ফলত আমাৰ দোকানীসমূহে আজি যোৰহাট লখিমপুৰ গুৱাহাটী আজি বিভিন্ন নগাঁও আজি বিভিন্ন দূৰত্বৰ পৰা এই কণীসমূহ আনিবলৈ আনিবলগীয়া হয় তাৰ ফলত তেওঁলোকৰ যাতায়তৰ যি খৰচ তাৰ পৰিমাণটো বাঢ়ি যায় যেতিয়া কোনো এখন ফাৰ্মত প্ৰডাকশ্যন কমি আহিব তেতিয়া বস্তু মূল্যবৃদ্ধিয়ে দেখা দিয়ে বৰ্তমান সময়ত এটা কণীৰ মূল্য আঠ টকা পৰ্যন্ত খুচুৰা বিক্ৰী হোৱা আমি পৰিলক্ষিত হৈছোঁ সেয়েহে এই ধূপৰ ব্যৱসায়টো কৰাৰ উপৰিও পাঁচ ছজনমান লগত ল'ৰা লৈ এটা গোট হৈ আমি কণী পৰা মুৰ্গী কিছুমান আনি আমি কণী প্ৰডাকশ্যনৰ ক্ষেত্ৰতো চিন্তা চৰ্চা কৰি আছোঁ ইয়াৰ জৰিয়তে বৰ্তমান সময়ত অসমত যি যিবোৰ নিবনুৱা সমস্যাই দেখা দিছে সেইসমূহ ক্ৰমান্বয়ে হ্ৰাস পাব তাৰ ফলত মোৰ ব্যক্তিগত লাভালাভৰ উপৰিও অঞ্চলটোৰ বিভিন্ন যুৱক যুৱতীসকল সংস্থাপিত হ'ব পাৰিব আৰু ওচৰৰ প্ৰতিবেশী ব্যক্তিসকলেও কম মূল্যত কণীসমূহ ক্ৰয় কৰি তেওঁলোকৰ ল'ৰা ছোৱালীক পোহপালন দিব পাৰিব এই ব্যৱসায় জৰিয়তে আমি মই নিজেই লাভাম্বিত হোৱাৰ উপৰিও মোৰ অঞ্চলৰ যুৱক যুৱতীসকলো লাভাম্বিত হ'ব ধূপৰ ব্যৱসায়টো মই প্ৰাৰম্ভিক পৰ্য্য়ায়ৰ পৰা বৰ্তমান সময়লৈ যিটো পৰ্য্য়ায়ত মই উপ উপনীত হৈছোঁ তাৰ উপৰিও মই কণী প্ৰডাকশ্যনৰ জৰিয়তে কণী আমাৰ অঞ্চলত দিয়াৰ উপৰিও বিভিন্ন ওচৰৰ আমাৰ যিবিলাক প্ৰতিবেশী জিলা আছে বৰ্তমান সময়ত মোৰ ওচৰৰ প্ৰতিবেশী মই মাজুলীৰ এজন যুৱক হয় মোৰ ওচৰৰ প্ৰতিবেশী জিলা ধেমাজি লখিমপুৰ আদিসমূহত নিজৰ মাজুলী জিলাত দি কণীসমূহ যোগান ধৰাৰ উপৰিও যদি আমি লখিমপুৰ ধেমাজিলৈও যোগাযোগ স্থাপন কৰিব পাৰোঁ তাৰ জৰিয়তে আমাৰ যুৱচাম যথেষ্ট লাভাম্বিত হ'ব